নমস্কাৰ মোৰ নাম শ্ৰী নিশা কলিতা শৰ্মা মোৰ বতৰ আৰু সুযোগৰ ক্ষেত্ৰত পৰ্যটকসকলে আ মোৰ ওদালগুৰি জিলাত মই বসবাস কৰোঁ মোৰ স্থানত ভ্ৰমণ কৰা কৰিব খোজা পৰ্যটক সকলে পৰ্যটকসকলে তেওঁলোকৰ সময়সীমা বুলি ক'বলৈ গ'লে যোনটো আমাৰ এই শীতকালীন সময়সীমা থাকে তেওঁলোকে তেনেকুৱা ঠাই সময়ত ভ্ৰমণ কৰি খুবেই ভাল পাব আৰু সৰ্বশ্ৰেষ্ঠৰ সময় বুলি মই সেইখিনি সময়ো ক'ব পাৰোঁ কাৰণ বাৰিষাৰ যোনটো বসন্ত ঋতু থাকে সেই ঋতুত ইয়াতে বাৰিষা বহুত বৰষুণ হয় আৰু বৰষুণ হ'লে পৰ্যটকসকলে হয়তো যিখিনি ইয়াতে ভ্ৰমণ কৰা আমাৰ ওদালগুৰি জিলাৰ যোনটো পৰ্যটকস্থলী আছে সেইটো হৈছে ওদা ভৈৰৱকুণ্ডস্থলী আৰু তাতে যিখিনি প্ৰাকৃতিক মনোমোহা দৃশ্য আছে সেইখিনি দৃশ্য চাবলৈ হয়তো অলপ অসুবিধা হ'ব যাতায়াতৰ অসুবিধা হ'ব পাৰে বা বানপানী হ'ব পাৰে বৰষুণ হ'ব পাৰে সেইটো কাৰণে যিটো তেওঁলোকৰ চাবলগীয়া যিখিনি থাকে সেইখিনি গোটেই চাব নোৱাৰিব পাৰে গতিকে মই পৰ্যটকসকলক স্থান ভ্ৰমণ কৰা সৰ্বশ্ৰেষ্ঠ সময় এইখিনিয়ে ক'ব পাৰিম যে শীতকালীনৰ যোনটো সময়সীমা সেইখিনি সময়সীমাত তেওঁলোকে গোটেইখিনি ওদালগুৰি জিলাৰ যিখিনি ভ্ৰমণস্থলী আছে তেওঁলোকে চাব পাৰিব আৰু আমাৰ ওদালগুৰি জিলাত ধৰ্মীয় মেলা বুলি ক'লে আমাৰ ইয়াতে বিহু বহাগ বিহু মাঘৰ বিহু আৰু যোনটো ফাকুৱা মানে ফাকুৱা খেলা খেলা হয় আৰু হয় আৰু এটা শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ সেইটো বহুত দীঘলীয়া হয় ইয়াতে ৰাস মহোৎসৱ আপোনাৰ এসপ্তাহ হয় এঘাৰ দিন হয় তাতে মেলা বহে গতিকে ৰাস মহোৎসৱ চাব আহিব পাৰে আৰু বহাগ বিহুৰ টাইমত আহিব পাৰে বহাগ বিহুৰ টাইমত বিহু যেতিয়া হয় সকলো ঠাইতে মানে বিহু পালন কৰা হয় তাৰপিছত মাঘৰ বিহুৰ সময়ত মেজি জ্বলোৱা হয় এইখিনিত মেজি জ্বলোৱা বা গোঁসাই ঘৰত যোনটো মেজি জ্বলোৱা ঠাই বা মন্দিৰত ধৰ্মীয় অনুষ্ঠানত যিবিলাক থাকে তেওঁলোকে আগদিনাখনে আমাৰ ইয়াতে ৰাইজে ভোজ ভাত খায় গোটেইসমূহ ৰাইজে লগ লাগি ভোজ ভাত খায় পিছদিনাখনে মেজি জ্বলায় সেইটো একেবাৰে চাবলগীয়া উৎসৱ হয় আৰু ধৰ্মীয় মেলা নিৰ্দিষ্ট ঋতু নিৰ্দিষ্ট ঋতু বুলি ক'বলৈ গ'লে ধৰ্মীয় মেলাত আপোনাৰ যোনটো শীতকালীন যোনটো মেলা সেইটো সেইটোত আপোনালোকে আহিব পাৰে বা চাব পাৰে সকলো সময়ত পৰ্যটকসকলে আহিব হয়তো টান পাব পাৰে কিন্তু এইখিনি শীতকালীন যোনটো মেলা থাকে শীতকালীনত হ'বলগীয়া মেলা আপোনাৰ এই শ্ৰীকৃষ্ণ ৰাস উৎসৱ মহোৎসৱ তেওঁ সেই সেইটো উৎসৱেই যে দীঘলীয়া হয় আৰু বিহু দীঘলীয়া হয় বিহুটো কিন্তু বসন্ত উৎ বসন্ত ঋতুত চলা হয় সেইটো বাৰিষাকালীন হয় গতিকে তেতিয়া সেইটো আমাৰ অসমীয়াৰ বাবে এটা একেবাৰে মানে প্ৰাণৰ প্ৰাণ বুলি ক'ব লাগে প্ৰাণ পায় উঠা উৎসৱ গতিকে সেইটো আহি চাব পাৰে বতৰ আৰু সুযোগৰ ক্ষেত্ৰত পৰ্যটকসকলে সৰ্বশ্ৰেষ্ঠ সময় বুলি ক'বলৈ গ'লে তেওঁলোক যদি আহিবলৈ বিচাৰে বাহিৰৰ পৰা আমাৰ ইয়ালৈ ওদালগুৰি জিলালৈ সকলোতকৈ ভাল লগা সময়ে হৈছে ফাকুৱা গতিকে ফাকুৱাত ইয়াতে একেবাৰে উদুলি মুদুলি পৰিৱেশ হয় আপোনালোক আহিব পাৰে সকলোৱে আহি চাব পাৰে ইয়াতে ওদালগুৰি জিলাত একোটা বিশেষ ধৰ্মীয় অনুষ্ঠান ধৰ্মীয় মেলা আৰু নিৰ্দিষ্ট ঋতু বুলি ক'বলৈ গ'লে ত' ক'লোৱে যে ইয়াতে ইয়াতে এই শ্ৰীকৃষ্ণ ৰাস যোনটো ধৰ্মীয় অনুষ্ঠান হয় গতিকে সেইটো সকলোতকৈ দী দীঘল এটা ধৰ্মীয় মেলা গতিকে তেওঁলোকে ধ পৰ্যটকসকলে আহি চাবলৈ বিচাৰিলে চাবলৈ পাৰে আৰু গোটেই অসম ৰাজ্যতে এ এই পৰিৱেশটো চ চলি থাকে গতিকে কিছু কিছু ঠাইত নহ'লেও কিছু প্ৰায় ঠাইতে চলে গতিকে পৰ্যটকসকলে আহি খুব সোনকালে আহি আহিব পাৰে চাব পাৰে আৰু বিহু ব'হাগ বিহু বুলি ক'লে মাঘৰ বিহু বুলি ক'লে এইকেইটাত অসমৰ চুকে কুণে সৰ্বশ্ৰেষ্ঠ উৎসৱ গতিকে সৰ্বশ্ৰেষ্ঠ উৎসৱ হিচাপত বিহু আমাৰ পালন কৰা হয় আমি যিহেতু অসমীয়া আমাৰ বিহুটো সৰ্বশ্ৰেষ্ঠ উৎসৱ বুলি আমি মানি লওঁ গতিকে অসমৰ যোনটো উৎসৱ ধৰ্মীয় হওক বা পৰ্যটকে চাবলগীয়া হওক গতিকে বিহুটো সকলোকে বিহুৰ সময়খিনি সুমধুৰ পৰ্যটকৰ বাবে একোটা একোটা একোটা একোটা সুযোগৰ সময় গতিকে আপোনালোক আহ আহি চাওক আমাৰ এই পৰিৱেশ ইমান ধুনীয়া অসমত পৰ্যটকসকলে আহিলে বাহিৰৰ পৰা আমাৰ ঘ অসমৰ চুকে কুণে সকলো ঠাইতে বিহুৰ এটা যি ঢোলৰ শব্দ পেপাৰ শব্দ ম'হৰ শিঙৰ পেপাৰ শব্দ বিহুত নাচনীবিলাকে খোপাত কপৌ ফুল মাৰে মুগাৰ সাজ পিন্ধে পিন্ধি হাতত জেতুকা লৈ বিহু নৃত্য কৰে আৰু ৰাসৰ সময়ত শ্ৰীকৃষ্ণ আৰু ৰাধাৰ যিটো ৰাসৰ ষোল্লশ গোপীৰ মাজৰ নৃত্য সেইটো কিছু কিছু অসমৰ কিছু কিছু অঞ্চল ৰাজ্যত দেখা যায় গতিকে আপোনালোক আহক চাওক আমি আশা কৰোঁ অসমবাসী ৰাইজে আশা কৰে বাহিৰৰ পৰ্যটকে যাতে আমাৰ এই যিবিলাক ধৰ্মীয় অনুষ্ঠান তেওঁলোকে আঁকোৱালী লয় আদৰি লয় গতিকে মোৰ ক'বলগীয়া ইমানখিনিয়ে আৰু ধৰ্মীয় ধৰ্মীয় নিৰ্দিষ্ট ঋতু বুলি ক'বলৈ গ'লে শীতকালীন যোনটো ঋতু আৰু বসন্ত যোনটো ঋতু গতিকে সেই বাৰিষাৰ যোনটো ঋতু গতিকে সেই ঋতুত আপোনালোকে খুব ভাল পাব অলপ বৰষুণ হয় কিন্তু বৰষুণত ভিজি যোনটো বিহুৰ সময় বিহুৰ নৃত্য কৰা এটা পৰিৱেশ সেইখিনি একেবাৰে ঢুলীয়া হওক নাচনি হওক সকলোৱে মন প্রাণ ঢালি নাচে গতিকে বিহুৰ সময়ত যদিও বাৰিষা বৰষুণ হয় তেতিয়াও মানুহে চাবলৈ নেৰে আমাৰ অসমত আমি সকলোৱে এনেকৈ মিলি জুলি চলিয়ে আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাক ধৰ্মীয় ৰীতি নীতিবিলাক আমি আমি চলি চলি গৈ আছোঁ গতিকে আপোনালোকে আপোনালোককো মই এইখিনিয়ে অনুৰোধ কৰিম আপোনালোক আহক চাওক বাহিৰৰ পৰ্যটকে দেখা পাওক আমাৰ অসম ৰাজ্যত ইমান ধুনীয়া ঠাই আছে কিমান ধু ধুনীয়া অনুষ্ঠান হয় কিমান ধুনীয়া এটা ধৰ্মীয় অনুষ্ঠান হয় বা আমাৰ যোনটো লোক সংস্কৃতি গতিকে সেই সংস্কৃতি সকলোবিলাক সমুলি আদৰি লওক গতিকে আহি চালে আপোনালোকে নিশ্চয় ভাল পাব আপোনালোক আহক আহি আপোনালোকৰ নিজৰ নিজৰ আমাৰ নিজৰ নিজৰ মন্তব্যবিলাক দিব কেনেকুৱা লাগিল আৰু মই অসমবাসী ৰাজ্যত মই অসমৰ জীয়ৰী হিচাপে মই এইখিনিয়ে ক'ব খুজিম যে আমাৰ অসমত সকলোবিলাক মানুহে সকলো ধুনীয়াকে মিলি চুলি চলে আৰু বতৰ আৰু সুযোগৰ ক্ষেত্ৰত তেওঁলোকৰ ভ্ৰমণ কৰাৰ সময় সৰ্বশ্ৰেষ্ঠ সময় হৈছে শীতকালীন গতিকে শীতকালীন যোনটো পৰিৱেশ হৈ থাকে সেই সময়ত আমিও পিকনিক যাওঁ ভোজ ভাত খাওঁ লগ সমনীয়াৰ লগত খুব ধেমালি কৰোঁ বাহিৰত ফুৰিবলৈ যাওঁ কাৰণ সেইখিনি সময়ত বাৰিষা বৰষুণ হওক বা বানপানীৰ ক্ষেত্ৰত বা বিজুলী ঢেৰেকনিৰ ক্ষেত্ৰত এইবিলাকৰ ক্ষেত্ৰত আমি সন্মুখীন হ'বলগীয়া নহয় আপোনালোক বাহিৰৰ পৰ্যটকসকলেও সেইখিনি সময়টোত আহি তেওঁলোকেও ভাল পাব তেওঁলোকে ভাল পাব গতিকে মই পৰামৰ্শ দিবলৈ ধৰ্মীয় মেলা বা ধৰ্মীয় ঋতু হিচাপত ধৰ্মীয় মেলা বুলি ক'লে আমাৰ বিহুটোৱে এটা ডাঙৰ মেলা বা শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ বহু ডাঙৰ মেলা আৰু ঋতু বুলি ক'লে বসন্ত ঋতুটো আমাৰ বাবে এটা ই সুকীয়া বসন্ত ঋতু গতিকে তে সেই বসন্ত ঋতুতে বহাগৰ বিহু আৰম্ভ হয় গতিকে বহাগৰ বিহুৰ পৰা আমাৰ চ'ত মাঘ মাঘ ফাগুণ চ'ত মাঘৰ মাহৰ পিছৰ পৰাই আমি সকলোৰে মন প্ৰাণ উখল মাখল হৈ থাকে আৰু পৰ্যটকে সেইখিনি সময় আহি চাই ভালে পাব কিজানি সেই আশা কৰোঁ গতিকে